আমাৰ দিনত আমি বহুত খেল খেলিছিলোঁ কৰি খেলিছিলোঁ কাবাডী খেলিছিলোঁ কৰি খেলিছিলোঁ কাবাডী খেলিছিলোঁ লুকা চুৰি খেলিছিলোঁ বুঢ়ী চোৰ খেলিছিলোঁ বুঢ়ী চোৰ খেলিছিলোঁ চকুত কাপোৰ বান্ধি ইটোৱে সিটোক চোৱা আৰু লুকা চুৰি এইবিলাক খেলিছিলোঁ কিন্তু আজিকালিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে সেইবোৰ খেল খেলিব একেবাৰে নিবিচাৰে আজিকালিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে শিকালেও শিকাব খেলিবলৈ নুখোজে আমি খেলাবিলাক কৰি খেলা সেইবোৰ শিকাব খুজিলে আমাৰ ভতিজাসকলক বা আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকক সেইবিলাক যদি শিকাওঁ সেইবিলাকত গুৰুত্ব নকৰে লুকা চুৰি খেলিব দিলে সেইবিলাকত গুৰুত্ব নকৰে আমি উঠা বহা খেলিছিলোঁ লুকা চুৰি খেলিছিলোঁ আগৰ দিনত দৌৰা দৌৰি খেলিছিলোঁ কোন ফাৰ্ছ কোন ছেকেণ্ড কাবাডী খেলিছিলোঁ চোৰ পুলিচ খেলিছিলোঁ কোন ফাৰ্ষ্ট কোন ছেকেণ্ড হয় সেইবিলাক বহুত খেল খেলিছিলোঁ কিন্তু আজিকালিৰ ল'ৰা ছোৱালীবিলাকক সেইবিলাক যদি শিকাবলৈ যাওঁ তেওঁলোকৰ সেই আজি প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে বা মোৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকক যদি সেইবিলাক খেলিবলৈ দিওঁ তেওঁলোকে গুৰুত্ব নকৰে তেওঁলোকৰ অকল গুৰুত্বটো হৈছে আজিকালিৰ মোবাইল মোবাইলৰ যুগ তেওঁলোকে মোবাইলৰ বিষয়ে মোবাইলে ভাল পায় মোবাইল চাইয়ে ভাল পায় আমি খেলা খেলবিলাক খেলিবলৈ ক'লে পিছকাণ কৰে গুৰুত্ব নকৰে গতিকে আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে সেইবোৰ কেনেকৈ শিকিব তেওঁলোকৰ আগ্ৰহ লাগিব যিহেতু আগ্ৰহে নাই কেনেকৈ শিকাম তেওঁলোকে আজিকালি মোবাইল ভাল পায় কিন্তু মোবাইলটোৱে যে মানুহক কিমান ক্ষতি কৰে চকু বেয়া হয় আনকি ব্ৰেইনৰ কাৰণেও বেয়া পঢ়া শুনাত মনোযোগ নোহোৱা হৈ যায় মোবাইলতে ধান্দা হৈ যায় গতিকে আমি চেষ্টা কৰি চাব লাগিব আজি প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক আগ্ৰহ আনিব শিকাব লাগিব বুজাব লাগিব মোবাইলটো যে বহুত বেয়া বস্তু তেওঁলোকৰ মাথাত সোমোৱাই দিব লাগিব যে মোবাইল চাই চকু বেয়া হয় পঢ়া শুনা বেয়া হয় কিন্তু আমি খেলা খেলবোৰ কুৰি খেল দৌৰা দৌৰি ফাৰ্ষ্ট ছেকেণ্ড সেইবিলাক খেল খেলিলে দেহৰ কাৰণে ভাল স্বাস্থ্যৰ কাৰণে ভাল কিন্তু মোবাইল চালে কি হ'ব আমাৰ ক্ষতি হ'ব আমাৰ দেহৰ অনিষ্ট হ'ব আমাৰ চকুও বেয়া হ'ব আমাৰ দেহৰ ব্ৰেইনৰ কাৰণে বেয়া কিন্তু আমি যিবিলাক খেল খেলোঁ কাবাডী খেলোঁ কুৰি খেলোঁ লুকা চুৰি খেলোঁ সেইবোৰ খেলিলে আমাৰ এটা ব্যায়ামৰ নিচিনা হৈ থাকে আমাৰ শৰীৰৰ কাৰণে সেইবিলাক খেল খেলাটো ভাল ইমানে ক'লোঁ আৰু ক'বলগীয়া আৰু মোৰ নাই